হয় অঁ মোৰ মানে গুৱাহাটীলৈ যাব লাগিছিল গুৱাহাটীলৈ যাব লাগিছিলে

আপুনি কওকচোন গুৱাহাটীত চাবলগীয়া ঠাই মানে কি কি আছে

হয় ঠিক আছে হ'ব

হয় মই যাব খুজিছিলোঁ মানে পালোঁ আৰু ধৰক আপোনাৰ নাম্বাৰটো পাইছিলোঁ মই মানে ফেচবুকত পাইছিলোঁ নেকি এনেকৈ অঁ হয় হয় হয় গুৱাহাটীলৈ যাম মই মানে গুৱাহাটীলৈ গ'লে আপুনি কওক গুৱাহাটীলে গ'লে মানে কি কি চাবলগীয়া বস্তু আছে বা কেনেকুৱা মই মানে চাব মানে আমি মানে কেনেকুৱা মানে সেই কৰিম মানে সেইটো বুজিব বিচাৰিছিলোঁ মানে মই এতিয়া মই গম মইতো ক'লে হয়

আচ্ছা হয় হয় হয় হয় হয়

হয় আচ্ছা মই যাম এইটো এই সপ্তাহতে যাম মানে গাড়ীখন লাগিছিলে মোক মানে গতিকে আপুনি কওকচোন কওকচোন ট্ৰেঞ্চপৰ্টৰ কেনেকুৱা মানে কেনেকুৱা সুবিধা বা কেনেকুৱা কেনেকুৱা কি আছে কওকচোন সেইটো বুজাই কওক আপুনি

হ'ব হ'ব একো নাই একো নাই কম দিয়ক হ'ব

হয় হয় বুজিছোঁ অলপ আপুনি আচ্ছা ঠিক আছে বাৰু অলপ কমাই ল'লে মানে আমাৰো ভাল হয় মানে বুজিছেতো অসম মানে

হয় ঠিক আছে হয় হয় ঠিক আছে

হয় হয় হয়

হয় হয় ঠিক আছে হয় হয়